মই টি ভিত নৃত্য অনুষ্ঠান আমি চাওঁ আৰু সেই অনুষ্ঠানকেইটাৰ নাম হ'ল জি টি ভিত দিয়া ডি আই ডি লিটিল মাষ্টাৰ আৰু কালাৰছত দিয়া চুপাৰ ডানসাৰ এই অনুষ্ঠানকেইটা মোৰ মোৰ লগতে আমাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰো অতি প্ৰিয় আমি সকলোৱে এই অনুষ্ঠানকেইটা একেলগে বহি চাওঁ কাৰণ এই অনুষ্ঠানকেইটাৰ জৰিয়তে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যি যি সৃষ্টিশীল মনোভাৱ সেই মনোভাৱটো দেখা পোৱা যায় লগতে এটা অনুষ্ঠান কৰিবলৈ যোৱাৰ আগত প্ৰত্যেকজন ল'ৰা বা ছোৱালীৰ মনত যিটো আত্মবিশ্বাস দৃঢ় মনোভাৱ থাকিব লাগে এই অনুষ্ঠানকেইটাৰ জৰিয়তে তেওঁলোকৰ সেই আত্মবিশ্বাস মনোভাৱবিলাক দেখা পোৱা যায় এটা নৃত্য অকল কৰিলেই নহ'ব সেই নৃত্যটোৰ লগত তেওঁলোকৰ যি কষ্ট অনুশীলন থাকে সেই অনুশীলনবোৰ ভালদৰে সেই নৃত্যটোৰ জৰিয়তে পৰিস্ফুট হয় এই নৃত্যবোৰৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিশীল যি মনোভাৱ অৰ্থাৎ তেওঁলোকে এটা নাচ কৰোঁ নৃত্য কৰোঁতে যি যি অনুশীলন কৰিবলগীয়া হয় সেই অনুশীলনবোৰ অধিক কঠিন হয় যদিও তেওঁলোকে বহুতবাৰ অনশীলন কৰি সেই নৃত্যটো ভালদৰে দৰ্শকক দৰ্শকৰ মনত যাতে তেওঁলোকে তেওঁলোকৰ নাচ নৃত্যটোৱে আকৰ্ষিত কৰিব পাৰে তাৰ কাৰণেও তেওঁলোকে বহুত অনুশীলন কৰিবলগীয়া হয় এই অনুষ্ঠানবিলাকৰ জৰিয়তে কণ কণ উঠি অহা ছাত্ৰ ছাত্ৰী বা নৱপ্ৰজন্মসকলেও বহুতখিনি তেওঁলোকৰ সেই নাচবোৰ নৃত্যবোৰ চাই চাই বা পৰিৱেশন কৰি তেওঁলোকে সেই অনুষ্ঠানবিলাকৰ লগত জড়িত হ'ব পাৰে গতিকে এই অনুষ্ঠানবিলাক আমাৰ বাবে অতি প্ৰয়োজনীয় কাৰণ উঠি অহা নৱপ্ৰজন্মই কিছুমানৰ হয়তো তেওঁলোকৰ আৰ্থিক অসুবিধাৰ বাবে তেওঁলোকে কোনো ধৰণৰ প্ৰশিক্ষকৰ প্ৰশিক্ষকৰ ল'ব নোৱাৰে কিন্তু এই অনুষ্ঠানবিলাক পৰিৱেশন কৰি তেওঁলোকে অনুষ্ঠানবিলাক পৰিৱেশন কৰি তেওঁলোকে সেই নৃত্যবোৰ চাইছে তেওঁলোকে ঘৰতেই হওক বা য'তে নহওক তেওঁলোকে চাব পাৰে আৰু নিজৰ ঘৰতেই তেওঁলোকে অনুশীলন কৰিব পাৰে